গীত মই এজন শিক্ষকৰ গীতটোতো শিকোতে শিক্ষকৰ পৰাই শিকিব লাগিব শিক্ষকজন আছে তেওঁ শিক্ষকজনৰ নাম ৰমেন দত্ত তেওঁ বহুতো গান শিকায় তেওঁ আপোনাৰ আৰম্ভণি সা ৰে গা মাৰ পৰা আদি কৰি গোটেইখিনি শিকায় মেলি ধুনীয়াকৈ শিকায় তাৰপিছত তেওঁ ঘৰতো শিকায় তাৰপিছত স্কুল তেওঁ ইস্কুলো আছে সৰু সৰু ল'ৰা ছোৱালীকো শিকায় ধৰক তেনেকুৱাকৈ দুজন খুব ভাল মানে গানত মানে পূৰা আঁতিগুৰি মাৰি গোটেইখিনি কথা শিকায় মোৰ তেওঁৰ প্ৰতি অভিজ্ঞতাই মানে গুৰুজনক মই বহু গোটেই কথাখিনি গানটো স্পষ্টকৈ শিকোৱা কাৰণে তেওঁক মই হেৰি ভাল পাওঁ মানে গুৰুজনৰ মানে সকলোখিনি শিকিব পৰা যায় তেওঁকৰ তেওঁ মানে বৰ গুৰুত্ব দি বস্তুটো শিকায় সেইটো কথা আৰু তাত মানে বহুত ত' বহুত ল'ৰা ছোৱালীকেই তেওঁৰ গান শিকায় মানে তেওঁ নামটো একদম এটা জাকত জিলিকা নাম বুলি ক'ব পাৰি তাৰমানে তেওঁ মানে একেবাৰে এই বোলে কিছুমান বয়সস্থ মানুহে বোলে মই অন্য ক'ৰবাত গান এই কিবা এটা অনুষ্ঠান পাতিছে তাত বোলে মই গান এটা গাওঁ এই গানটো বোলে মোৰ শিকাই দিয়কচোন সেইষাৰ বুলি ক'লে তেওঁ মানে সেই গানটো আপোনাৰ একেবাৰে স্পষ্টকৈশিকাই মেলি দিব তাৰমানে সেইটো কথা আৰু একদম তাত মানে একো আপোনাৰ মানে ভুল হ'ব নোৱাৰে মানে আপুনি একেবাৰে তেওঁক স্পষ্ট হোৱা স্পষ্টকৈ শিকাই পেলাইহে মানে আপোনাক মানে অন্যত গাব পৰা কৰি দিব মানে তেনেকুৱা মানে এতিয়াও মানে সেই তেওঁ মই এইটো কৰিব নোৱাৰিম বুলিয়ে একো অযুহাত নেদেখুৱায় মানে এইটো কথা আৰু সেই তেনেকৈ মানে তেওঁ বহুত ল'ৰা ছোৱালীক শিকাইছেও আৰু বহুত ঠাইত দুই তিনি ঠাইত তেওঁ স্কুলো আছে তেওঁ সময় অনুযায়ী ইখন স্কুলত শিকায় ধৰক তিনি ঘণ্টা আৰু এখনত যদি ধৰক দেওবাৰে শিকায় অইন এখনত ধৰক শনিবাৰে পিছবেলা শিকালে তেনেকুৱাকৈ সময় মিলাই মেলি তেওঁ ল'ৰা ছোৱালীবোৰক তেনেকৈ শিকায় মানে আমিও সেই তেনেকৈ শিকা আৰু শিকি মেলি মানে এতিয়াও কেতিয়াবা ক'ৰবাত কিবা কিবি অনুষ্ঠানত দিব লগা হ'লে মানে তেওঁকে মাতি ঘৰলৈ মাতি পেলাই সেই ভুলবিলাক শুধৰাই দিবৰ কাৰণে মতা হয় ঘৰলৈ আহি শিকাই মেলি দিয়ে ধুনীয়াকৈ আৰু মানে সেই অনুষ্ঠানটোত সেই গানটো যিটো আপুনি গাব যিটো নিজে গাব বিচাৰোঁ সেইটো তেওঁ গাব পৰাকৈ মানে একেবাৰে সাজু কৰি দিয়ে তাৰমানে সেইটো কথা আৰু তাৰমানে একো যে এইটো নহ'ব মই নোৱাৰিম সেনেকুৱা ধৰণৰ কথা নকয় তাৰমানে যেনে তেনে সময় এটা উলিয়াই আহি ঘৰত আহি পেলাই আপোনাৰ শিকাই মেলি থৈ যাব